লীনা বৰতামুলী জয়ন্ত মাধৱ বৰুৱা বন্তি বৰতামুলী জামিৰ আহমেদ পংকজিনী বৰা ৰূপা বৰা তন্ময়ী বৰা অনিল বৰতামুলী মাধৱ শইকীয়া চিলামণি শইকীয়া জয়ন্ত মাধৱ বৰুৱা ভাৰ্গৱ চলিহা ৰীতা গোস্বামী ৰূপালীন ই বৰুৱা বুধিন্ন নাথ বৰতামুলী মুকুল শইকীয়া মাধৱ শইকীয়া কেশৱ শইকীয়া অঞ্জুমণি নাথ